খেতিয়ক আৰু পশুপালকসকলৰ মাজত বহুতো সহযোগীতা আৰু যোগাযোগ উন্নয়ন দেখা পোৱা যায় ইহঁতে আনজনে ইজনক বহুতো সহায় কৰে যেনে খেতিয়কজনে পশুপালকজনক বহুতো সহায় কৰে ধান ধান ঘাঁহ আদি দিয়ে তাৰপিছত আকৌ এইবিলাক পোৱাৰ পিছত পশুপালকজনেও ধান খেতিয়কজনক বহুতো সহায় কৰে যেনে তেওঁ পশুৰ পৰা ওলোৱা গৰু গোবৰ ইত্যাদি খেতিত দিবলৈ ব্যৱহাৰ কৰা হয় সেইবোৰৰ বিনিময়ত সেইবোৰৰ বিনিময়ত ধান খেতিয়ক বা খেতিয়কজনৰ বহুতো উন্নতি হয় এইবিলাক সাৰৰ ফলত খেতিয়কজনৰ বহুতো উন্নতি হয় আৰু খেতি ভাল হোৱা দেখা যায় তাৰ বিনিময়ত খেতিয়কজনে পশুপালকজনক খেতি হোৱাৰ পিছত বহুতো সহায় কৰে ঘাঁহ ঘাঁহ ইত্যাদি দি পিনেও বহুত সহায় কৰা হয়